গ্ৰামাঞ্চলৰ লোকক খেলে বহুত ধৰণে লাভাম্বিত কৰে যেনেকৈ গ্ৰামাঞ্চলৰ মানুহকেইজন যেতিয়া ক'ৰবাত কিবা খেল হয় সকলোৱে একেলগে আহে খেলে বা যিসকলে নেখেলেও তেওঁলোকে নিজৰ নিজৰ দলক বা ওচৰ চুবুৰীয়া যিখিনি মানুহে খেলি আছে তেওঁলোকক যথেষ্ট উৎসাহিত কৰে আৰু খেলৰ যোগেদি মানুহৰ মাজত এক প্ৰকাৰৰ যিটো মিল জুল বুলি কয় বা যিটো মিলন ভাৱ সেইটো মানুহৰ মাজত আহে আৰু তেনেকৈ মানুহৰ সম্বন্ধবোৰ ভাল হয় মই ভাবোঁ যে তেনেদৰে গ্ৰামাঞ্চলৰ লোকক খেলে লাভাম্বিত কৰে আৰু বহু প্ৰকাৰে সৰু সৰু যিখিনি ল'ৰা ছোৱালী গ্ৰামাঞ্চল অঞ্চলত তেওঁলোকে খেলৰ যোগেদি বহুত ধৰণৰ অনুপ্ৰেৰণা লাভ কৰিছে আৰু খেলৰ যোগেদি বহুত তেওঁলোকে যথেষ্ট সফলতাও অৰ্জন কৰিছে গাঁৱৰ মানুহ হৈও তেওঁলোকে যথেষ্ট আগবাঢ়ি গৈছে খেলৰ যোগেদিয়ে তেনেকেই বহুত লোকক খেলে লাভাম্বিত কৰে